বাইদেউ আহিব পাৰোঁনে হয় মই চালোঁ আপুনি কিবা জাননী দিছে অঁ জিলা সংগ্ৰহালয়লে লৈ যাব অঁ কেতিয়া লৈ যাব বুলি ভাবিছে মই মানে ভাবি আছোঁ বাছ বহুত নাইন টেনৰতো বহুত ল'ৰা ছোৱালী আছে আমাৰ ত' সেইকাৰণে মই কথা পাতিছোঁ এছ টি চি বাছৰ লগত কথা পাতিছোঁ দুখন বাছ লাগিব মেডাম হয় দুখন বাছ

অঁ সেইকাৰণে হোটেলতো আকৌ টকা লাগিব সেইকাৰণে বেছি টকা লাগিব বুলি ক'লোঁ মই তিনিশ টকাকে লাগিব অঁ অঁ সেইটোতো উঠাই লম অঁ অভিভাৱকৰ লগততো কথা পাতিবই লাগিব তেওঁলোকৰ পাৰ্মিশ্যন নোহোৱাকেতো আমি তেওঁলোকৰ বাচ্ছাবোৰক লৈ যাব নোৱাৰোঁ তাকে

সেইকাৰণে মই বা ভাবিছোঁ দেওবাৰে লৈ যাওঁ দেওবাৰ অঁ অঁ আমি ৰাতিপুৱা আঠটা ওলালেই হ'ব অঁ ঠিক আছে দিয়ক অঁ ঠিক আছে মই জনাই দিম অঁ অঁ ঠিক আছে মই জনাই দিম ঠিক আছে হ'ব আহিছোঁ দেই